অসমৰ জনসংখ্যা বৰ্তমান দিনক দিনে বাঢ়ি গৈ আছে আৰু এই বাঢ়ি অহা জনসংখ্যাৰ লগতে আমাৰ সেই জনসংখ্যাৰ বৈচিত্ৰময়ো বিভিন্ন বৈচিত্ৰ মানে সেই জনসংখ্যা জনসংখ্যাখিনিও বহুত ইটো সিটোৰ লগত বেলেগ বেলেগ অৰ্থাৎ বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰ্মৰ মানুহ এই একেলগে বৃদ্ধি পাই আহিছে আৰু এই বাঢ়ি অহা জনসংখ্যাৰ লগতে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাও লাহে লাহে সলনি হৈছে আমি যদি এতিয়া হোৱাৰফালে ঘূৰি চাওঁ প্ৰথম অৱস্থাত আমাৰ আমাৰ স্বাধীনতাৰ আগত যেতিয়া আমাৰ অসমীয়া ভাষা আৰু বেংগলী ভাষাৰ মাজত সংঘাত হৈ আছিল সেই সময়খিনিত চাব গ'লে আমাৰ অসমত বহুত বেছি বহুত বেছি বিশ্ববিদ্যালয় বিদ্যালয় মহাবিদ্যালয় কোনো শিক্ষানুষ্ঠান সেইখিনি সময়ত তেনেদৰে নাছিল মিছনাৰীসকল আহিছিল তেওঁলোকে নিজৰ ধৰ্মটো প্ৰচাৰ কৰিবলৈ আৰু তেওঁলোকে জানিছিল যে ধৰ্ম এটা প্ৰচাৰ কৰিবৰ হ'লে সেই ঠাইখনৰ যিটো ভাষা সেই ভাষাটোত যদি ধৰ্ম প্ৰচাৰ কৰা হয় তেতিয়াহ'লে মানুহখিনিয়ে সহজে সেই ধৰ্মটোৰ লগত খাপ খাব পাৰিব বা মিলিব পাৰিব যাৰ বাবে তেওঁলোকে অসমীয়া ভাষাটো বহুত বেছি গুৰুত্ব দি পেলাই প্ৰচাৰ কৰিছিল কিন্তু অসমত যিহেতু সেইখিনি সময়ত কোনো শিক্ষানুষ্ঠান বা তেনেদৰে নাছিল তো অসমৰ প্ৰভাৱশালী বা যাৰ অলপ টকা পইচা আছিল বা অলপমান প্ৰভাৱশালী মানুহখিনি আছিল তেওঁলোকে কলিকতাত গৈ পেলাই নিজৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই কলিকতাত শিক্ষা গ্ৰহণ কৰিয়ে আমাৰ বহুত যুৱকে বুজি উঠিছিল যে আমাৰ অসমতো শিক্ষা শিক্ষানুষ্ঠানৰ গুৰুত্ব কিমান যাৰ বাবে যাৰ বাবে আমাৰ অসমৰ সেই যুৱকসকলে লাহে লাহে শিক্ষানুষ্ঠান খোলাৰ জোৰ দিছিল আৰু ঊনৈছশ চনতো ঊনৈছশ ঊনৈছশ তিনি চন হ'লনে ঊনৈছশ পাঁচ চন সিমানখিনি সময়ৰৰ ভিতৰত আমাৰ অসমত কটন কটন কলেজ হৈছিল হেনৰি কটন তেখেতৰ নামত সেইখিনি সময়ত অসম ভাৰতত স্বাধীনতা আন্দোলনৰ বাবে বহুতো আন্দোলন চলি আছিল আৰু অসম আৰু বংগ সেই তাৰে মাজত বেংগল পাৰ্টিশ্যন বুলি যিটো কয় তেনেকুৱা হৈছিল দুহেজাৰ পাঁচ চনত সেইখিনি সময়তো অসমীয়া ভাষা আৰু বেংগলী ভাষাৰ মাজত বহুতখিনি সংঘাত হৈছিল আৰু তেতিয়া অসমৰ মানুহখিনিয়ে গম পাইছিল যে নিজৰ মাতৃভাষাত শিক্ষানুষ্ঠান হোৱাটো কিমান দৰকাৰী তো লাহে লাহে অসমত চৰকাৰী শিক্ষানুষ্ঠান আৰম্ভ হ'ল অসমীয়া ভাষাত শিক্ষা ব্যৱস্থা শিক্ষা প্ৰদান কৰা আৰম্ভ হ'ল তেনেদৰে লাহে লাহে অসমত স্বাধীনতাৰ পিছত আৰু বহুত বিশ্ববিদ্যালয় স্থাপন হ'ল গুৱাহাটী বিশ্ববিদ্যালয় হৈছে গোটেই অসমত গোটেই উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় কাৰণ কি কটন বিশ্ববিদ্যালয় এতিয়াহে কটন বিশ্ববিদ্যালয় হৈছে সেইখিনি সময়ত মহাবিদ্যালয় আছিল তো প্ৰথম বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয় তাৰ পিছত বৰ্তমান যদি আমি চাব যাওঁ বিশ্ববিদ্যালয় বহুত আছে যেনে কটন বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় হৈছে আৰু অকল অসমীয়া ভাষাতেই নহয় বৰ্তমান বেলেগ বেলেগ কাৰিকৰী শিক্ষা ব্যৱস্থাটো হৈছে অসম অসামৰিক চৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় তাৰ পিছত আমি যদি চাওঁ আই আই টি গুৱাহাটী ট্ৰিপুল আই টি গুৱাহাটী তাৰোপৰি যোৰহাটত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় কৃষি বিশ্ববিদ্যালয় হৈছে তেনেদৰে বহুতো নতুন নতুন বিশ্ববিদ্যালয় সময়ৰ লগত নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু এই বিশ্ববিদ্যালয়সমূহ স্থাপন কৰাৰ লগে লগে অসমৰ বাহিৰৰ গোটেই উত্তৰ পূৰ্বাঞ্চল হওক বা ভাৰতৰ বেলেগ ঠাইৰপৰাও ল'ৰা ছোৱালী আহি পেলাই শিক্ষা গ্ৰহণ কৰিবলৈ লৈছে আৰু এনেদৰে এই যিটো জনসংখ্যা সেই জনসংখ্যাটোও দিনক দিনে বৃদ্ধি হৈছে আৰু জনসংখ্যাৰ মাজত এই বিস্ময়তাটোও বৃদ্ধি হৈছে কিয়নো আগতে যেতিয়া দুখন বা এখন বিশ্ববিদ্যালয় আছিল সেই বিশ্ববিদ্যালয়খনত বহুত দূৰৰপৰা এজন ছাত্ৰ বা ছাত্ৰী আহি পেলাই শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিল বা যদি দহখন গাঁও আছে কোনো এটা ঠাইত তাৰে যদি এখনেই বিশ্ব এখনেই স্কুল আছে তেতিয়াহ'লে সেই দহখন গাঁৱৰ গোটেইখিনি ল'ৰা ছোৱালী আহি পেলাই সেইখিনি সেই সেইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিল কিন্তু দহখন গাঁৱত যদি প্ৰত্যেকখন গাঁৱত এতিয়া বৰ্তমান স্কুল কলেজ খুলিছে তো যাৰ ফলত বিভিন্ন পিছপৰা ঠাইৰ বিভিন্ন জনগোষ্ঠীৰ ল'ৰা ছোৱালীও আহি পেলাই শিক্ষা গ্ৰহণ কৰিছে আৰু যাতে এই পিছ পৰি থকা মানুহখিনি সেই পিছ পৰি থকা মানুহখিনিয়ে যাতে আগুৱাই আহিব পাৰে তাৰ বাবে চৰকাৰে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত ৰিজাৰ্ভেশ্যন সংৰক্ষণ আসনৰ সংৰক্ষণ কৰিও যাতে তেওঁলোকে পিছ পৰি নাযায় তাৰ বাবে ব্যৱস্থা কৰিছে আৰু দৰকাৰ হ'লে স্ককলাৰশ্বিপ প্ৰদান কৰিছে বিভিন্ন আঁচনি প্ৰদান কৰিছে যাতে সকলো সকলো সকলো প্ৰকাৰৰ জনসংখ্যাই তাৰ লগত শিক্ষা ব্যৱস্থাটোৰ লগত মিলি যাব পাৰে নিজক শিক্ষিত কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয় হওক বা আই আই টি গুৱাহাটী হওক সেইবিলাকত অকল নিজৰ ভাষাটোৰ ওপৰতে নহয় বেলেগ বেলেগ ভাষাৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈছে অকল সাধাৰণ ডিগ্ৰী এটা বুলি নহয় অসামৰিক ডিগ্ৰী বা আমি যদি চাওঁ অভিযান্ত্ৰিক মহাবিদ্যালয় খুলিছে চিকিৎসা মহাবিদ্যালয় খুলিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আছে তেনেদৰে চব ধৰণৰ শিক্ষা প্ৰদান কৰা দেখা গৈছে আৰু আগতেই আছিল যে চৰকাৰী বিশ্ববিদ্যালয় বা চৰকাৰী মহাবিদ্যালয় বা চৰকাৰী শিক্ষানুষ্ঠানহে বেছি দেখা পোৱা গৈছিল কিন্তু বৰ্তমান চৰকাৰীৰ লগতে বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰভাৱো বহুত দেখিব পোৱা গৈছে তো সময়ৰ লগে লগে জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু বৈচিত্ৰময় জনসংখ্যাৰ লগতে আমাৰ শিক্ষা ব্যৱস্থাটোৰো বহুতখিনি সলনি হোৱা দেখা পোৱা গৈছে